হেল্ল'

এই বিহু পাইছেহি নহয় পিঠা বনোৱাত লাগিছোঁ সেয়া আৰম্ভ কৰিছোঁ আৰু এবিধ দুবিধকৈ তাকে টেকেলীমুখত দিয়া পিঠা কেইটামান বনাই থওঁ আৰু সুতুলি পিঠা তিল পিঠা বনাম চাগে সুতুলি পিঠাটো অঁ জানো বিশেষ একো টান নাই ধুনীয়াকৈ পিঠাগুড়িখিনি মথি ল'লেই হ'ল তেনেকৈ আমি ঘিলা পিঠা বা তেল পিঠাৰ কাৰণে কৰি লওঁ তেনে ধৰণে কৰি লৈ সুতুলিটোৰ আকাৰত এটা মানে চেপ ধুনীয়াকৈ দি পেলাই ভিতৰত মানে যেনে ধৰণৰ বস্তু খাই ভাল পায় আৰু তিল বা নাৰিকলৰ গুড়ি তেনেকৈয়ো দিব পাৰি বা নিমখ নাৰিকলৰ গুড়ি তেনে তেনেকৈয়ো দিব পাৰি দি পেলাই ধুনীয়াকৈ এটা সুতুলিটোৰ আকাৰত বনাই ল'লেই হ'ল আৰহি চাউলেৰেও বনাব পাৰি কিন্তু আঠাটো লাগে ন বহুতে বৰা চাউলেৰেও বনাই দুয়োটা চাউলেই বনাব পৰা যায় অঁ দিম দিয়া অঁ হ'ব তুমি বনোৱা নাই নেকি

নাৰিকলৰ লাড়ু তাকে বনাম আনি থৈছোঁ নাৰিকল কেইটামান বনাব লাগিব ৰোকা নাই ৰুকিমহে নাই ৰোকিয়ে দিম ৰোকি দিলে হেৰি হয় বস্তুটো মানে ধুনীয়াকৈ হেৰি হৈ যায় মিক্সাৰ গ্ৰাইণ্ডাৰত দিলে অলপ পানী পানী নিচিনা হয় সেইবাবে তাকে নাৰিকলৰ লাড়ু বনাওঁ তুমি পকা মিঠৈ খাই পাইছা নে ভাবিছোঁ পকা মিঠৈ বনাওঁ বুলি এই আমাৰ যে নামঘৰবোৰত বৰসবাহ বিভিন্ন নাম চাম পাতিলে যে দিয়ে কেঁচা মিঠৈ অঁ প্ৰসাদ হিচাপে দিয়ে যে সেই কেঁচা মিঠৈৰ দৰেই পকা মিঠৈ পকা মিঠৈত খালী পিঠা গুড়িটো ভাজি লয় আৰু গুড় চুড় পগাই লৈ পেলাই দিয়ে কেঁচা মিঠৈত গাখীৰ আৰু চেনি দিয়ে সেই তেনে ধৰণৰে অঁ খাম দিয়া অঁ আহিবা বিহু খাবলৈ দিয়া